তেনে সেনেকৈ বহুত হেৰি উৎপাদন ক্ষমতাটো বেছি হয় মুক্তভাৱে হাঁহ কুকুৰা পালন কৰিলে

শাৰীৰিক কষ্টটো বেছি হয়

অন্য ক্ষেত্ৰত আমি এই

এই মুক্তভাৱে হাঁহ কুকুৰা পালন কৰিলে সেই

গৃহিণীৰ বাবে মাইকী মানুহৰ বাবে এই হাঁহ কুকুৰা পালন কৰাতো আমি এনেও তাৰমানে কমকে হ'লেও ঘৰত পোহোঁ

বেপাৰীয়ে লৈ যায়হি সেইটো আপুনি বিকিবলৈ ক'লোঁ ওলাই যাবলৈ দৰকাৰ নাই ওচৰত

এই দুটা সুবিধাজনক বৃত্তি হয় মুক্তভাৱে হাঁহ কুকুৰা পালন কৰাটোৱে আটাইতকৈ ভাল জীৱিকাৰ উপায়